হেল্ল' দাদা নমস্কাৰ চিনি পাইছে নে বাৰু হয় যোৱাটো সপ্তাহত আমি আপোনাৰ গাড়ীখন ভাৰালৈ লৈছিলোঁ মাজুলী যাবলৈ যে হয় হয় হয় মাজুলী গৈছিলোঁ আপোনাৰ সত্ৰকেইখন দৰ্শন কৰি আহিলোঁ ঢকুৱাখানা হৈ গৈছিলোঁ হয় হয় এতিয়া আপোনালৈ ফোন কৰিলোঁ মানে আমাক সেই একেখন গড়ীয়েই দৰকাৰ হৈছে আমি আপোনাৰ গাড়ীখনত গৈ যথেষ্ট ভাল পালোঁ আৰামদায়ক আছিল আৰু গতিকে আমি এতিয়া পৰিকল্পনা কৰিছোঁ মানে কি হ'ল এই গুৱাহাটীলৈ আৰু শ্বিলঙলৈ যাবলৈ যাত্ৰা পৰিকল্পনা এটা কৰিছোঁ সেই গতিকে আপোনাৰ গাড়ীখন আকৌ পুনৰ বিচাৰি পিনি ফোন কৰিছোঁ আপোনালৈ এতিয়া আমি লখিমপুৰৰ পৰা যাম গোটেই পৰিয়ামটো যাব লগতে লখিমপুৰৰ পৰা আপোনাৰ পৰহিলৈ যাম গুৱাহাটীলৈ গুৱাহাটীত গৈ এৰাতি থাকি পিছদিনাখনি গুৱাহাটীৰ চাবলগীয়া ঠাই কিছুমান যেনে ধৰক এই দীঘলীপুখুৰী মিউজিয়াম চিৰিয়াখানা কলাক্ষেত্ৰ আদিবোৰ জেগা দৰ্শন কৰিম আৰু তাৰ পিছদিনাখনি আপোনাৰ ৰাতিপুৱাই আমি কামাখ্যা দৰ্শন কৰিবলৈ যাম আৰু কামাখ্যা দৰ্শন কৰি যদি আগবেলাৰ ভিতৰতে হৈ যায় তেতিয়া তাতে কিবা এটা খাই পিনি আমি শ্বিলঙলৈ যাম হয় শ্বিলঙলৈ গৈ যিহেতু এতিয়া গৰম যথেষ্ট পৰিছে আমাৰ ইয়াত শ্বিলঙলৈ গৈ তাত চাবলগীয়া ঠাইবিলাক চাম আৰু এদিন দুদিন থাকিম তাৰ পৰা শ্বিলঙৰ পৰা আপোনাৰ পুনৰ লখিমপুৰলৈ আমাক থৈ আহিব লাগিব হয়